মই এনেকুৱা এখন কিতাপ পঢ়িছিলোঁ যিখন কিতাপে মোক বহুত চিন্তাৰ পথ দেখুৱাইছে যেন মই পাইছোঁ আৰু সেই কিতাপখন মানে মোক বহুত ধৰণৰ ধাৰণা মনলৈ আনিছে আৰু কিতাপখনৰ নাম হৈছে পতিৰ সাফল্যত পত্নীৰ ভূমিকা হয় এইখন কিতাপে মই পঢ়িছিলোঁ কিতাপখন খুব বেছি ভাল লগা আৰু পঢ়িলে পঢ়ি থাকিবলৈ মন যোৱা এখন কিতাপ হয় কিতাপখনত কিতাপখন পঢ়ি প্ৰথম প্ৰথম এনেকুৱা নেলাগিবই যে এইখন এক ভাল মানে কিতাপ নহয় বুলি কিন্তু যেতিয়া কিতাপখনৰ গভীৰতালৈ আপুনি সোমাই যাব তেতিয়াই বুজি পাব যে এই কিতাপখনৰ পৰা আমি কিমান শিকিবলগীয়া কথা আছে যিহেতু মই এগৰাকী হাউছৱাইফ বৰ্তমান তো সেইকাৰণে মই সেইখন কিতাপ পঢ়ি খুব বেছি ভাল পাইছিলোঁ আৰু নিজৰ পতিৰ সাফল্যত যদি পত্নীৰ এগৰাকী পত্নীৰ যদি সাফল্যতা থাকে তাতকৈ আৰু একো সুখৰ কথা হ'ব নোৱাৰে মোৰ দৃষ্টিত তাতকৈ আৰু একো সুখৰ কথা হ'ব নোৱাৰে মই বহুত ভাল পালোঁ কিতাপখন পঢ়ি আকৌ কেতিয়াবা আকৌ পঢ়িম সময় পালে আৰু এতি মই গৈছিলোঁ মই এবাৰ গৈছিলোঁ গুৱাহাটী চেণ্ট্ৰেল লাইব্ৰেৰীত ক্লাবত গৈছিলোঁ তাত গৈ মই পঢ়িলোঁ তাত বহুত ভাল লাগিলে কিতাপ পঢ়ি আৰু পৰিৱেশটো খুবেই ভাল আৰু বহুত ঠাণ্ডা পৰিৱেশ এনেকুৱা ধৰণৰ পৰিৱেশ পালে আমি আমাৰ নিচিনা নাগৰিকে আমি এনেকুৱা ধৰণৰ কিতাপ পঢ়িবলৈ আৰু অলপ উৎসাহিত হওঁ